অঁ হেল্ল' কি কৰিছ কি কৰিছ বিয়ালৈ অ' অ' বিয়ালৈ মাতিছেন নাই

অঁ আমাৰ এইটো নিয়মত নহয় নেকি আকৌ আমি যাব নোৱাৰিম নেকি ৰাইজে ধৰিব আমাৰ নিয়মত নহ'বলে হ'লে অঁ মই এই সেইদিনাখন অনা যোৰকে পিন্ধি যাওঁ নেকি সেইজীয়া নিচিনা যে তই কি পিন্ধি যাবি অঁ হ'ব দে সেইবোৰকে পিন্ধি নাযায় কি পিন্ধি যাবি বিয়া বা খাবলৈ পাওঁ নাই সুধি ল'লেহে গ'ম পাম ইয়াৰ পৰা সুধিব লাগিব সেইটো নিয়মৰ হয় নে নহয় যদি আমাৰটো নিয়মত নহয় নহয় তেতিয়াহ'লে নোৱৰিম আমাৰটো নিয়মৰ হয় যদি পাৰিম যাব এতিয়া পথাৰেদিনিয়ে যাম এতিয়া শুকান বতৰ যাব পাৰিম অঁ অঁ অঁ অঁ খৰালি বতৰ এতিয়া এতিয়া ৰাস্তা বিলাক শুকাইছে নহয় সোনকালে পামগে ৰ'দ ইমান দিছে অঁ অঁ দৰা চাই আহিবি নেকি অঁ দৰা দিনতে আহিব বুলি কৈছে দৰা চাই আহিম তেতিয়াহ'লে দেই দৰা চাই কৰি সন্ধিয়া সময়ত গুচি আহিম বেছি দেৰি হ'লে নাথাকো বাৰু সোনকাল হ'লে গুচি আহিম অঁ অঁ মা নাযায় আমাৰ মা নাযাওঁ বুলি কৈছে মইয়ে ল'ৰাই যাম অঁ অঁ ঠিক আছে আহোতে খালি ৰাস্তাৰে আহিম দেই ৰাতি হ'লে কেনেকৈ বোকাই দিনি অহিব নোৱাৰিম নহয়

অঁ তেতিয়া বিয়াঘৰত এইফালৰ মানুহ লগ পাম নহয় ওচৰৰে আৰু অইন মানুহ যাব নহয় সিহঁতি গ'লেই অথনিতে অঁ সিহঁতি অকণমাণ দেৰি ৰ'ম বুলি কৈছে আমি সিহঁতৰ লগতে আহিম তেতিয়াহ'লে দেই অঁ অঁ হ'ব তেতিয়াহ'লে অঁ অঁ